আঠ দুই দুহেজাৰ তিনি বাৰ দুই দুহেজাৰ পোন্ধৰ ঊনৈছ আঠ দুহেজাৰ ঊনৈছ আঠাইছ এঘাৰ দুহেজাৰ তেইছ ওঠৰ দুই দুহেজাৰ চৌব্বিছ